হয় মই ভ্ৰমণ কৰিব বিচৰা ঠাই আছে ভাৰতৰ বিভিন্ন ধৰণৰ গতিকে এনে কিছুমান ঠাইসমূহৰ ভিতৰত মই মহাৰাষ্ট্ৰ মুম্বাই এইবিলাকলৈ যাব বিচাৰোঁ আৰু যদিও কোনোবা এদিন সাৰ্থক হ'ম আৰু সেই সেইটোৰ কাৰণে এই ফুৰা ফুৰা ঘুৰা ফুৰা কৰি ভালেই লাগে ঘৰত থকাত কৰি ভাৰতৰ মহাৰাষ্ট্ৰ ধৰক কলিকতা কলিকতাত এইবাৰ দুূৰ্গা পূজা চাবলৈ গৈছিলোঁ গতিকে গতিকে ঘূৰি ঘুৰা ফুৰা কৰি ভালেই লাগে আৰু বাহিৰত আমাৰ নিজৰ ঠাইত চোৱাতকৈ বেলেগ বেলেগ ঠাইত গ'লে তাৰ বহুত সৌন্দৰ্যতা আদি উপভোগ কৰি বহুত ভালেই লাগে ইয়াৰ ইয়াৰপৰা আমি বিভিন্ন ধৰ্মীয় কথা শিকিব পাৰোঁ আৰু আমি ইয়াৰ বিভিন্ন ধৰণৰ সুবিধাসমূহো পাওঁ যেনে ধৰক ৰাইডিং কৰিলে আজিকালি আজিকালি বহুত বহুত দূৰ দূৰণিলৈ ল'ৰা ছোৱালীবিলাক যায় থাকে আৰু আমিও যাওঁ

মই পৰামৰ্শ এইটোৱেই দিওঁ যে আমি যিকোনো যিকোনো এটা কাম কৰে যিকোনো ঠাইত গ'লে বিভিন্ন ধৰণৰ শুভ কাম শুভ কৰ্ম কেতিয়াবা কৰ্মমুখীও জীৱন এটা লাভ কৰিবলৈ সক্ষম হয় আৰু মই মোৰ ইচ্ছা মই যদি এই গ্ৰেজুৱেশ্যন কৰি উঠি মোৰ আমেৰিকা ৰাছিয়া ইউক্ৰেইন এইবিলাকলৈ ফুৰিবলৈ যাবলৈ বহুত ইচ্ছা গতিকে যথা সম্ভৱ ফুৰিবলৈ গ'লে বহুত ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ আজিকালি বিভিন্ন ধৰণৰ সা সুবিধা টেকন'লজি আজিকালি বিভিন্ন ধৰণৰ টেকন'লজি আহি পৰিছে এই টেকন'লজিবোৰে আমাৰ আমাৰ মানুহৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে গতিকে আমি ফুৰা চকা কৰাত ফুৰা চকা কৰিলে নিজৰ দেহ মন ভালে থাকে আৰু সেয়াই আৰু আৰু

আজিকালি গৰমৰ বৰ্তমান সময়ত গৰমৰ প্ৰকোপো দিনক দিনে বৃদ্ধি পাইছে গতিকে ফুৰা চকা কৰাত বহুত সাৱধানতা অৱলম্বন কৰিবলগা হয় গতিকে সেয়াই আৰু মই সোনকালে ভ্ৰমণ কৰিব খোজা ঠাইখন হ'ল মহাৰাষ্ট্ৰ মুম্বাই যি ধৰ তাত তাত বহুত ভাল লাগে তাৰ তাৰ প্ৰাকৃতিক দৃশ্যসমূহ বহুত উপভোগ কৰাৰ কাৰণে বহুত ভাল হয় সেয়াই তাৰপিছত আমাৰ আমাৰ অসমৰ ভিতৰতে মোৰ ঘৰ অসমত অসমৰ ভিতৰতে আৰু বহুতো বিভিন্ন ধৰণৰ ঠাইবিলাক চাবলগীয়া আছে গতিকে সেইসমূহলৈ যোৱাৰ সেইসমূহলৈ যাব পাৰিলে ৰিলেক্স ভাল লাগিব সেয়াই আৰু